আমাৰ ঘৰত বিভিন্ন প্ৰকাৰৰ হাঁহ কুকুৰা আছে যেনে কুকুৰা আমি লোকেল কুকুৰা পুহোঁ লোকেল কুকুৰাৰ কণী বিক্ৰী কৰোঁ পোৱালিও বিক্ৰী কৰোঁ তাৰ পিছত আপোনাৰ লোকেল কুকুৰা বিশেষকৈ ভেকচিন দিবলগীয়া নহয় তাৰ আৰু তাৰ দামো বেছি সেইকাৰণে আমি প্ৰায় লোকেল কুকুৰা পুহোঁ আৰু ব্ৰইলাৰ ফাৰ্ম আছে তাতে প্ৰায় বইলাৰ পঞ্চাছ ষাঠিটামান আছে তাৰে মাহে মাহে ভেকচিন দিয়াব লাগে আৰু খাদ্যবিলাক কিনি মানে কিনি আনিব লাগে কিন্তু লোকেল কুকুৰাবিলাক আমি ঘৰৰে খাদ্য খুৱাওঁ কোনো ভেকচিন দিবলগীয়া নহয় তাতে কণী বিকিলেও কণীৰো দাম আছে এটা কণী আমি দহ টকাকৈ বিক্ৰী কৰিব পাৰোঁ আপোনাৰ সোণালী কুকুৰা আছে সোণালী কুকুৰাও আপোনাৰ বিছ ত্ৰিছটা এনেকৈ আমি প্ৰত্যেক মাহে আনো পুহিবৰ কাৰণে বিক্ৰী কৰোঁ সোণালী কুকুৰাও দাম ভাল ইয়াত আমি সেইবাবে কুকুৰাও বিক্ৰী কৰোঁ কণীও বিক্ৰী কৰোঁ এনেকৈ কৰিয়ে ব্যৱসায় চলাই আছো হাঁহো আছে হাঁহ বিশেষকৈ হাঁহৰ ইমান দাম বেছি সেয়ে হাঁহো অলপ ৰাখিছোঁ হাঁহ প্ৰায় আপোনাৰ দহটা হাঁহ আছে তাৰে সাতজনী মাইকী তেনেকৈ কণী বৰ্তমান বিক্ৰী কৰি আছো এটা কণী দহ টকাকৈ তেনেকৈ অঁ প্ৰায় এটা হাঁহত আমি পাঁচশ ছশ এনেকৈ বিক্ৰী কৰোঁ আৰু আপোনাৰ তেনেকৈ কৰিয়েই ধুনীয়াকৈ ঘৰখন চলাই আছো কুকুৰা আপোনাৰ সোণালী কুকুৰা প্ৰায় আনোতে বিছজনীমানেই আনিছিলোঁ কিন্তু এতিয়া বৰ্তমান জনসংখ্যা বৃদ্ধি হৈ বহুতখিনিয়ে হ'লগৈ তাৰপৰা বহুত স্বাৱলম্বী হ'ব পাৰিছোঁ বিশেষকৈ ঘৰতো দুই এটা কণী খাব পৰা হয় বা বজাৰতো বিক্ৰী কৰা হয় এনেকৈ কৰিয়েই আমি বহুত ধুনীয়াকৈ মহিলাসকলে উন্নতি কৰিব পাৰোঁ বা আগবাঢ়ি যাব পাৰোঁ তাৰে চেষ্টাত লাগি আছো ভাবিছোঁ এইবছৰ আৰু অলপ হাঁহ আৰু কুকুৰা এনেকৈ অলপ সৰহকৈ আনি ব্যৱসায় কৰিম বুলি তাৰে আৰু বজাৰতো প্ৰায় মানে হাঁহৰ দাম সেয়াই বজাৰলৈও প্ৰত্যেক সপ্তাহে তেনেকৈ নিয়া হয় কেতিয়াবা কণী বিক্ৰী কৰিবলৈ যোৱা হয় কেতিয়াবা হাঁহ বিক্ৰী কৰা হয় এনেকৈ কৰিয়ে স্বাৱলম্বী হ'ব পাৰি নিজৰ লগতে আপুনি আৰু দহগৰাকী মহিলা যাতে এনেকৈ আগবাঢ়ি যাব পাৰি হাঁহ কুকুৰা বিভিন্ন ধৰণৰ প্ৰজাতি আছে তাৰে সংগ্ৰহ কৰিব পৰা চেষ্টাত আমি লাগি আছো আমি আত্মসহায়ক গোটৰফালৰপৰাও এনেকৈ দহগৰাকীয়ে লগ লাগি হাঁহ কুকুৰা প্ৰতিপালন কৰিছোঁ অঁ যেনে তাত আছে সোণালী কুকুৰা ব্ৰইলাৰ তাৰপিছত আপোনাৰ আছে লোকেল এনেকৈ বহুত বিধৰ আছে তাৰে গোটৰ দহগৰাকী লগ লাগি কুকুৰা প্ৰতিপালন কৰিছোঁ ব্ৰয়লাৰবিলাকক প্ৰায় দানা কিনি আনি দিয়া হয় ভেকচিন মাহে মাহে দিয়া হয় আৰু বহুত প্ৰতিপালন কৰিবলগীয়া হয় বাকী লোকেলবিলাকক আমি ঘৰৰে ধান চাউল এনেকৈ দিওঁ তেওঁ সেই তেনেকৈয়ে খায় বা মেলি দিওঁ সেনেকৈয়ে মুক্ত বিচৰণ কৰিব পাৰে কিন্তু ব্ৰইলাৰবিলাকক বহুত সুবিধা লাগে যেনে আপোনাৰ ঠাণ্ডা দিনত কাৰেণ্টৰ পোহৰ মানে লাইটৰ পোহৰ গৰম দিনততো আপোনাৰ ফেনৰ ব্যৱস্থা দিব লাগে সেয়াই অলপ চেষ্টা কৰি আছো তাকে কৰিবলৈ বাকী আৰু হাঁহৰ আপোনাৰ এতিয়ালৈকে গোটৰফালৰপৰা কোনো আয়োজন কৰা নাই হাঁহ পুহিম বুলি হয়তো আহিবলগীয়া দিনত চেষ্টা কৰিম অলপ যাতে হাঁহো আমি ৰাখিব পাৰোঁ গোটৰফালৰপৰা বা ব্যক্তিগতফালৰপৰাতো আছেই কিন্তু গোটৰফালৰপৰা আমি চেষ্টা কৰিম দহগৰাকী মিলি যাতে হাঁহ অলপ প্ৰতিপালন কৰিব পাৰোঁ সেই হাঁহবিলাক বিক্ৰী কৰি যাতে আমি স্বাৱলম্বী হ'ব পাৰোঁ নিজৰ লগতে প্ৰত্যেকগৰাকী মহিলা স্বাৱলম্বী হ'ব পাৰে তাৰে চেষ্টা কৰি আছো আৰু বিশেষকৈ আপোনাৰ ব্ৰইলাৰ কাৰণে অলপ অসুবিধা হয় যিহেতু আমাৰ ইয়াত কাৰেণ্টৰ অলপ অসুবিধা যিহেতু বৰ বাৰিষাৰ দিনত আপোনাৰ বৰষুণ দিয়াৰ মাত্ৰকে কাৰেণ্টটো গুচি যায় সেয়াই গৰমত ব্ৰয়লাৰবিলাকৰ অকণমান অসুবিধা হয় সেইবাবে আমি প্ৰায় ঠাণ্ডা দিনতে ব্ৰইলাৰবিলাক আনো গৰম দিনত অলপ কমকৈয়ে ৰাখোঁ আৰু লোকেলবিলাকতো বাৰমাহেই থাকেই এতিয়াও আছে বহুত আৰু আৰু সংগ্ৰহ কৰিব লাগিব তাৰে চেষ্টা কৰি আছো হাঁহ হাঁহৰ কথাটো কৈছোঁৱেই ঘৰৰ ধান চাউল এনেকৈয়ে খোৱাই আছো আৰু কেতিয়াবা হয়তো দানা দিয়া হয় কিনা দানা ব্ৰইলাৰটোতো কিনা দানাই খোৱা হয় আৰু আপোনাৰ প্ৰত্যেক মাহে ভেকচিনটো দিবই লাগে ব্ৰয়লাক নহ'লেতো কেতিয়া বেমাৰ আজাৰ হৈ কেতিয়াবা মৰিও যায় কেতিয়াবা মানে আপোনাৰ লোকচানো হয় সেইবাবে বহুত মানে আপডাল কৰিবলগীয়া হয় যাতে ঠাণ্ডাৰ দিনত ঠাণ্ডা নাপায় নাপায় কাৰেণ্টটো যাতে সময়মতে ব্যৱস্থা কৰিব পৰা হয় এইবিলাক খোৱা বোৱা পানী দিয়া চাফা কৰা এইবিলাক সময়মতে কৰিবলগীয়া হয় আৰু আমি তাকেই কৰি আছো বৰ্তমান ব্ৰয়লাৰ আছে এতিয়া তিনি কেজি চাৰি কেজি জোখৰ সেনেকৈ তাৰে এইকেইটা বিক্ৰী কৰাৰ পিছত আকৌ আমি পোৱালি আনিম অহামাহত পাঁচশ ছশমান সেনেকৈ আনিব লাগিব যিহেতু এতিয়া ঠাণ্ডা দিন অলপ বেমাৰ আজাৰটো অলপ কম কম সেয়াই লাইটৰ পোহৰতে অলপ জল্দি ডাঙৰ হ'ব গৰম দিনত কাৰেণ্টৰ কাৰণে বহুত প্ৰব্লেম হয় সেইকাৰণে আপোনাৰ মানে ব্ৰইলাৰবিলাক প্ৰায় মৃত্যু হয় সেয়াই মৰিলে মানে আমাৰটো বহুত লছ হয় সেইবাবে গৰম দিনত নহয় ঠাণ্ডা দিনত আনিছোঁ আনিব লাগিব এতিয়াও এইকেইটা বিক্ৰী কৰা পিছত আৰু অলপ আনিম অনাৰ পিছত চাওঁ আৰু কি হয় তাৰ পিছত এয়াই চেষ্টা কৰি আছো কিমান হয় আৰু